অ আইজনী তুমি বোলে দৰ্জি কামো কৰা অ এই মোৰ মানে পাটৰ মেখেলা এযোৰ চাদৰ মেখেলা এযোৰ আৰু ইফালে ধৰি ল' এনে ঘৰত বোৱা হেৰি এযোৰ আছে সেইযোৰ থোপা বান্ধিব লাগিব আৰু ব্লাউজো চিলাব লাগিব কেনেকৈনো কাপোৰ চিলালে ওম ওম এই দুশতকৈ অলপ কমকৈ ল'বা আৰু আইজনী ঘৰতে ঘৰতে আৰু কিয়নো ইমান বেছিকৈ ল'বা অলপ কমকৈ ল'বাচোন বাৰু মই মানে কাপোৰ চাৰিযোৰমান আছে চাৰিযোৰমান একেলগে দিম আৰু দেই এই পূজা আহিছে যে পূজাত পিন্ধিব লাগিব যে অ মই বাৰু যাম বাৰু তাৰপিছত ব্লাউজ চিলালে কেনেকৈ লোৱা ওম অ এটা বাৰু দুটামান এনে ডিজাইনত দিবা আৰু দুটামান মানে আৰু এনে ধৰি ল' চিম্পুল ডিজাইনত দিবা কিন্তু তাতে অলপ কম বেছি কৰিবা আৰু দেই অ ওম ওম অ পাতল চিতল চাদৰ মেখেলা এযোৰ তাৰপিছত ৰিহা এখন এনে মানে কেই কেইবাখনো আছে আৰু ধৰি ল' সেয়াত অ এখনত কিমানকৈ লোৱা অ কিবা এটা কমাই লোৱা চাৰিখনমান হ'ব নহয় অ অ ব্লাউজ মানে এনে পাটৰ ব্লাউজ ধৰি ল' দুটা তাৰপাছত ইফালে ধৰি ল' এনে কটনৰ দুটামান দুটা হ'ব আৰু এনে চাৰিটা ব্লাউজ হ'ব অ মোৰ নালাগে ডিজাইন দিব চিম্পুল অ এই আঢ়ৈশ বাদ দিয়া দুশমানকৈ ল'বা অ হ'ব দিয়া বাৰু মই দেখোন এইয়া কিনিলে দেখোন এশ বিশ টকাতে পাওঁ এতিয়া তোমাৰ অ ও হ'লেও ভালে অ ওম ওম আৰু ন এনে ফলছ্ লগালে কিমানকৈ লোৱা